নমস্কাৰ মোৰ নাম হ'ল শ্ৰী নিপু শইকীয়া মোৰ জন্ম হৈছিল দুহেজাৰ এক চনৰ নৱেম্বৰ মাহৰ বাইছ তাৰিখে মোৰ ঘৰ হ'ল অসম ৰাজ্যৰ লখিমপুৰ জিলাৰ নৰাগাঁৱত মোৰ মা দেউতাৰ নাম হ'ল দয়াল শইকীয়া আৰু বিমলা শইকীয়া মই সৰুতে বৰ দুষ্ট আছিলোঁ এতিয়াহে অলপ চিধা হ'লোঁ সৰুতে মই পঢ়া স্কুলখনৰ নাম হ'ল ভাস্কৰ মজলীয়া বিদ্যালয় ভাস্কৰ মজলীয়া বিদ্যালয়ত মই প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ এইটলৈকে পঢ়িছিলোঁ তাৰ পাছত হাইস্কুল পঢ়িছিলোঁ বাপখাটৰ সলাল তেলাহী কমলাবৰীয়া স্কুলত ক্লাছ নাইন আৰু টেন তাতেই পঢ়ি হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ মই পানীগাঁও হায়াৰ ছেকেণ্ডেৰীত তাৰপিছত মই বিএ কৰিলোঁ পানীগাঁও অ'পিডি কলেজত আৰু বৰ্তমান মই এটা চাকৰিৰ বাবে চেষ্টা চলাই আছোঁ মোৰ জীৱনৰ লক্ষ্য হৈছে এজন শিক্ষক হোৱাৰ মই ভাল পোৱা এটি গান হ'ল মৰমৰ নদীখন বৈ আহা মোৰ প্ৰিয় গায়ক হ'ল আমাৰ অসমৰ জুবিন গাৰ্গ মোৰ প্ৰিয় মোৰ প্ৰিয় ফুটবল খেলুৱৈ হৈছে ৰ'ণাল্ডো মোৰ প্ৰিয় ক্ৰিকেট খেলুৱৈ হৈছে বিৰাট কোহলী মোৰ প্ৰিয় দৌৰবিদ হৈছে আমাৰ অসমৰে হিমা দাস আৰু আমাৰ অসমৰে আন এগৰাকী বক্সিং খেলুৱৈ হৈছে লাভলীনা বৰগোঁহাই মোৰ দুজনী বা আছে আৰু এজন দাদা আছে বা দুজনী বিয়া হৈ গ'ল ডাঙৰ বাৰ ল'ৰা দুটা এটা ছিক্সত পঢ়ে আৰু আনটো ক্লাছ ওৱানৰ আৰু সৰু বাৰো ছোৱালী এজনী আছে বৰ্তমান দাদা মই মা দেউতা আছোঁ মই ঘৰত মা দেউতাক সকলো কামতে সহায় কৰোঁ তাৰ ওপৰঞ্চি মই মোৰ চাকৰিটোৰ বাবে চেষ্টা কৰাক লৈ অলপ সময় দিওঁ মই বহুতো কাম কৰোঁ যেনে ঘৰত ভাত বনাওঁ ঘৰ সাৰোঁ আলনা জাপোঁ মই খাই পোৱা মই খাই ভাল পোৱা আটাইতকৈ প্ৰিয় খাদ্য হৈছে ভাত ভাত মই অতিকৈ ভাল পাওঁ ভাত মোৰ বহুত প্ৰিয় লগতে ফল মূলৰ ভিতৰত মোৰ প্ৰিয় আটাইতকৈ হৈছে আপেল আঙুৰ কল নাৰিকল এইবোৰ মই এদিন শিক্ষক হোৱাৰ সপোন দেখি আছোঁ আৰু এই শিক্ষক যিদিনাখনি হ'ম মই সেইদিনাই মোৰ জীৱনৰ শ্ৰেষ্ঠ দিন যেন লাগিব